হাগনি বা ডায়েৰিয়া হ'লে আমি ঘৰুৱা চিকিৎসা কৰোঁ প্ৰথমে আমি মধুৰি আগ আনি ধুই পিচি সেই খাবলৈ দিওঁ আৰু মছন্দৰী বা পদিনা এইবিলাক ধুই কৰি ভালকৈ খাবলৈ লওঁ হাত পাত ভালকৈ ধোওঁ চাবোনে হাত ধোওঁ জেগা জমিন পৰিষ্কাৰকৈ ৰাখোঁ লেট্ৰিনত দিয়া হয় আৰু হেৰি গৰম পানী কৰি ঠাণ্ডা কৰি নিমখ আৰু চেনি মিক্স কৰি খুব পানীটো খাবলৈ দিয়া হয় যেতিয়া ডায়েৰিয়া হয় তেতিয়া মানুহৰ গাৰ পানীটো শুকাই যায় পানী শুকাই গ'লে সেইটো কাৰণে পানীটো বেছি খাব লাগে চেনি আৰু নিমখ মিক্স কৰি খোৱা খালে চেলাইনৰ নিচিনা কাম কৰে আৰু গাৰ শক্তিটো বাঢ়ে